সাতাইছ ছেপ্টেম্বৰ দুহেজাৰ তিনি ন ন আগষ্ট দুহেজাৰ আঠ আঠ ছেপ্টেম্বৰ দুহেজাৰ তেইছ পোন্ধৰ আগষ্ট পোন্ধৰ আগষ্ট দুহেজাৰ পোন্ধৰ ষোল্ল ষোল্ল আগষ্ট দুহেজাৰ সোতৰ